হেল্ল' হয় হয় দাস ফুটৱে'ৰ অঁ আপোনাৰ অঁ ফ্লেট পাব আপোনাৰ ছাইজটো কিমান ভৰিৰ পাঁচ নম্বৰ অঁ চাই আছোঁ ৰ'ব ঐ ৰঞ্জিত এই পাঁচ নম্বৰৰ ছাইজ আছে নেকি চাই দিয়া পতককৈ এই আমাৰ বাইদেউগৰাকী অমুক বাইদেউ যে সদায় এই শইকীয়া বাইদেউ অঁ অঁ আছে আছে হ'ব বাটাৰ হ'ব

বাটাৰটো আপোনাৰ পৰিব সাতশ পঞ্চাছ টকা অঁ এইটো মানে হেৰি এইটো কুৱালিটি ভাল পাব আপুনি পিন্ধিও আৰাম পাব আৰু মানে কমফ'ৰ্ট হ'ব আৰু সবফালে আপোনাৰ হেৰিয়াত ভাল পাব আৰু দিনো যাব আপোনাৰ হয় নেকি অঁ সেইটো তেনেকৈ মই বেছি কমাব নোৱাৰিম বাইদেউ বাটাৰ

ঠিক আছে আপুনি পঁচিশ টকা এটা কমাই দিব যাওক অঁ আপুনি ৰেগুলাৰ কাষ্টমাৰে আপোনাক আৰু আৰু পৰা নাযাব বাইদেউ আপোনাক মই কমায়ে দিছোঁ আৰু ৰেগুলাৰ কাষ্টমাৰ বুলি আপোনাক পঁচিশ টকা এটা মই কমকৈ লৈছোঁ অঁ অঁ ঠিক আছে সাতশ পঁচিশ টকা দিলেই হ'ব আপুনি অঁ অঁ পেক কৰি আছোঁ বাৰু লৈ যাব অঁ